কিছুমান ৰেচিপি আছে যিবোৰ প্ৰস্তুত কৰা কঠিন হৈ পৰে কিয়নো সেই ৰেচিপিবিলাকত বহুত বস্তুৰ প্ৰয়োজন হয় ধৰক মই মিছা মাছৰে এটা ভাল তৰকাৰী এটা বনাবলৈ যদি বিচাৰোঁ এই মিছামাছটো সময়ত পোৱা নাযায় তাৰ কাৰণে আকৌ তাৰ লগত বিভিন্ন ধৰণৰ উপাদেয় বস্তু লাগে সেইকাৰণে তৈয়াৰ কৰিবলৈ কিছু কঠিন হৈ পৰে আৰু বিশেষকৈ বস্তুবোৰ নোপোৱাৰ কাৰণে কঠিন বুলি কোৱা হয় অৱশ্যে সেইবিলাক শিকিবলৈ মই বিচাৰোঁ শিকি থওঁ কিন্তু ৰেচিপিটো তৈয়াৰ কৰাহে কঠিন হৈ পৰে সেইকাৰণে তেনেকুৱা কিছুমান ৰেচিপি আছে যে প্ৰস্তুত কৰিবলৈ অলপ কঠিন হৈ পৰে